কে এফ ছি তেজপুৰ হয়নে

মই পৰহিৰ কাৰণে এখন টেবুল বুক কৰিম বুলি ভাবিছোঁ হয় মানে বাৰ্থডে পাৰ্টী এটা আছে তাৰ বাবে এখন টেবুল বুক কৰিম বুলি ভাবিছোঁ

আপোনালোকৰ তাত কিবা অফাৰ আছে নেকি বাৰু যদি মই আগতীয়াকৈ বুক কৰো তাৰ বাবে কিবা অফাৰ আছে নেকি হয় নেকি অঁ আচ্ছা আগতীয়াকৈ বুক কৰিলে মই মানে দেখিছিলোঁ আপোনালোকৰ তালিকাত অফাৰ তালিকাত দেখিছিলোঁ হয় আগতীয়াকৈ বুক কৰিলে এইটো ফিফটি পাৰ্চেণ্ট অফাৰ বুলি দে দেখিছিলোঁ হয় আচ্ছা ফিফটি পাৰ্চেণ্ট অফ হ'লে এনেই কিমানমান পৰিব বাৰু কিমান হ'ব পইচা জনাব নেকি আগতীয়াকৈ অলপ আচ্ছা তেৰশ হয় হয় ঠিক আছে তাতে আৰু খোৱা বোৱাবোৰ ধৰি লওক কি হ'ব কি কি আছে আপোনালোকৰ সেইবোৰ আচ্ছা সেইবোৰ আপোনালোকৰ সেই মেনুত চাই ল'ব লাগিল ঠিক আছে আৰু বাৰ্থডেৰ বাবে কেক আমি তাতেই অৰ্ডাৰ কৰিব পাৰিম নে হয় হয় হয় হয় ঠিক আছে হয় ত' পৰহিৰ বাবে টেবুলখন ফিক্স কৰি দিয়ক আৰু আমি যাম আমি চাগৈ মোটামোটি বাৰটামান বজাত পাই যাম দিনৰ হয় আমি টোটেল টোটেল আমি সাতজন হ'ম সাতজনৰ বাবে এটা টেবুল চাফিচিয়েণ্ট নে এটা টেবুল হ'বনে যথেষ্ট হ'বনে হয় হয় হৈ যাব ন মেনেজ কৰি দিব আপোনালোকে যোগাৰ কৰি দিব ঠিকেই আছে হয় দিয়ক ত' এটা টেবুল বুক কৰিব ঠিক আছে ফিফটি পাৰ্চেণ্ট অফ হয়নে অঁ ঠিক ঠিক আছে